মই ফ্লিপকাৰ্টত হেডফোন এডাল লৈছিলোঁ ব্লুটুথ হেডফোন আজি এসপ্তাহ মানৰ আগতে লৈছিলোঁ ত' আজি এসপ্তাহমান ইউজ কৰাৰ পাছত ভালেই পাইছো প্ৰডাক্টটো দামটোও খুব ভাল আৰু লগতে আমি যিহেতু বাহিৰত ঘূৰি ফুৰোঁ সেইটো কাৰণে বেটেৰী বেকআপটোও বহুত ভাল পাইছোঁ